হেল্ল' অঁ এই সঞ্জয় ডেকা এইআমি এটা খেতিৰ কাৰণে বিধানৰ কাৰণে পঞ্চায়ত অফিছত যাব লাগছিল নহয় পঞ্চায়ত অফিছত খবৰ ল'লি তাহোন এতিয়া ক'ত যাব লাগে বিধানখিনি আনিবাক ল'গি আমি তাকেক ল'গি যাব পাৰোঁ এইতা এইতা ইয়ে বড়ো ধানৰ খেতিৰ সেয়ে বিধান আনিব পাৰিলোঁ হয় তাৰপিছত আৰু এইগিলাখান এইবিলাক নানান বেহৰৰো দেই এইবিলাক এনেই তাতে খবৰ লওঁ খবৰ লৈ তেওঁলোকক যাব দিম সেই মতে যাম আৰু অঁ কালিয়ে যাম ব'লা তেনেহ'লে তাতে ন'হলেবা তাহোন যি কয় বোলে গ্ৰাম সেৱক অফিচত যাব তেতিয়া তাকে লগি যাম কালি গ'লে আৰু এঘাৰটা মানত যাব লাগিব তেতিয়াহে অফিচ খুলিব অঁ অঁ তাতে লগ হ'ম